পুৰণি আৰু নতুন মিডিয়াৰ মাজত পাৰ্থক্য় বুলি ক'লে ঠিক পুৰণি দিনত আমি নিউজ পেপাৰ ৰেডিঅ' এই ধৰণে আমি পাইছিলোঁ খবৰ পাইছিলো ৰেডিঅ'ত ধৰক আমি শুনিবলৈ পাওঁ আজি ধৰক দেখিবলৈ নাপাওঁ নিউজ পেপাৰত পঢ়িবলৈ পাওঁ নিউজ পেপাৰৰ মিডিয়াই ধৰক মিডিয়াৰ সংবাদ দাতাই বাতৰিবোৰ যুগুত কৰি লিখি মেলি বাতৰি পেপাৰ এদিনা লৈ নেক্সট দিনালৈ যুগুত কৰে আজিকালি ধৰক নতুন মিডিয়া হোৱাৰ সপক্ষে টিভি ম'বাইল ইণ্টাৰনেটৰ যোগেদি যথেষ্ট সোনকালে খবৰবোৰ পোৱা যায় আজিকালি ঘৰে ঘৰে ম'বাইল আৰু সকলোৰে হাতে হাতে ম'বাইল আৰু ঘৰে ঘৰে মোবা টিভি থকা স্বত্বেও সকলোৱে বাতৰিটো শুনিবলৈ পায় পুৰণি দিনত ঠিক তেনেকুৱা ধৰণৰ নাছিলে সকলোৰে ঘৰত বাতৰি পেপাৰ নলয় ৰেডিঅ' নাছিলে বাতৰিবোৰ পিছদিনাখনিহে গম পাইছিলে যাৰ ঘৰত আছে তেওঁলোকৰ পৰা পিছদিনাখনি গম পাইছিলে কিন্তু আজিকালি নতুন মিডিয়াৰ যুগত যথেষ্টখিনি আগবাঢ়ি গৈছে সকলোৱে যিদিনা বাতৰি প্ৰচাৰ কৰে বা যিকোনো ধৰণৰ খবৰ খাতি পাব লাগে সেই একেদিনাই পোৱা যায় সেনেকুৱাই আৰু